অঁ ইতিমধ্যে মই দেশৰ ভিতৰতে মই ভ্ৰমণ কৰিছোঁ আৰু অলপতে মই হাফলঙত গৈ ভ্ৰমণ কৰি আহিছোঁ কিন্তু এই ভ্ৰমণ কৰা উদ্দেশ্যখিনি হৈছে প্ৰাকৃতিক দৃশ্যখিনি উপভোগ কৰা তাৰোপৰি তেওঁলোকৰ সেই ঠাইখিনিৰ ভৌগোলিক অৱস্থিতিৰ বিষয়ে জ্ঞান আহৰণ কৰা তাৰে মানুহে যিখিনি আছে সেই মানুহৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা তেওঁলোকৰ কথা বতৰা তেওঁৰ কথা বাৰ্তা বা তেওঁলোকৰ দৈন দৈনন্দিন জীৱন ধাৰণ প্ৰণালী কেনে সেইবিলাকৰ বিষয়ে জ্ঞান আহৰণ কৰা আৰু এইবিলাক লৈয়ে মোৰ ভ্ৰমণ কৰাটো উদ্দেশ্য আছিল

গতিকে সেইটোকে মই দুদিনীয়া ভ্ৰমণ লৈ ইতিমধ্য়ে হাফলঙলৈ গৈছিলোঁ তাৰে বিষয়ে মই ইতিমধ্যে

ট্ৰেনেৰে গুৱাহাটীৰ পৰা গৈ হাফলঙত উপস্থিত হৈ তাৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছোঁ ঠাইখন অতিকৈ মহোমোহা আৰু তাৰে যি মানুহ আছিল মানুহবিলাকো খুব সৎ শান্ত তেওঁলোকৰ অতিথি পৰায়ন গতিকে তেওঁলোকৰ লগত কথা বতৰা পাতি বা তেওঁলোকৰ লগত মিলি জুলি বৰ ভাল লাগিছিল গতিকে এনেকৈ ভ্ৰমণ কৰি মানুহৰ বিষয়ে জানি বৰ ভাল লাগে আৰু এই উদ্দেশ্য ৰাখিয়ে মই দেশৰ ভিতৰত বা দেশৰ বাহিৰতো ৰাজ্যৰ ভিতৰতো ভ্ৰমণ কৰি ভাল পাওঁ আৰু আগলৈকে ভ্ৰমণ কৰাৰ আশা আছে